এই মাছমৰীয়া জনগোষ্ঠীৰ লোকসকল বহু সময়ত দেখা পোৱা যায় এই সকলক জেলী বুলি কোৱা হয় অসমীয়া ভাষাত আৰু মাছমৰীয়া লোকসকলৰ কিছুমান সম্প্ৰদায়িক উৎসৱ উদযাপন কৰিবলৈ দেখা পোৱা যায়